ন হাজাৰ নশ নিৰান্নব্বৈ দহ হাজাৰ নশ নিৰান্নব্বৈ বাৰ হাজাৰ নশ নিৰান্নব্বৈ তেৰ হাজাৰ নশ নিৰান্নব্বৈ পোন্ধৰ হাজাৰ নশ নব্বৈ